হয় মই মোৰ জন্তুবোৰৰ যত্ন লওঁ আৰু মোক সহায় কৰিবলে মোৰ লগত কেইবাজনো সহায়কাৰী আছে মই মোৰ জন্তুবোৰক তেওঁলোকৰ নিৰ্দিষ্ট বাসস্থানত ৰাখোঁ আৰু তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখোঁ মই জন্তুবোৰৰ যত্ন যেনেকে মই যেনে গৰুৰ গাই গৰু আৰু বলধক দুটা বেলেগ বেলেগভাৱে বাসস্থান কৰি কৰি ৰাখোঁ আৰু তেওঁলোকৰ সময়মতে দানা দিয়া বা সময়মতে তেওঁলোকক খাদ্য যোগান ধৰা আৰু লগতে তেওঁলোকৰ সময়মতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কেনেদৰে বজাই ৰাখিব পাৰ তাৰ প্ৰতি আমি যত্ন লওঁ আৰু মোক সহায় কৰিবলৈ দুজন ককাইদেউ আৰু মোৰ মাতৃ লগতে বাইদেউ থাকে আমি গৰু গাই গৰুবোৰক তেওঁক পোৱালি দিয়াওঁ আৰু সেই গাই গৰুৰে গাখীৰ খিৰাওঁ গাখীৰ বিক্ৰী কৰি আমি আমাৰ আৰ্থিকভাৱে সহায় হয় গাখীৰ বিক্ৰীৰ ফলত আৰু লগতে আমি বলধ পোৱালিবোৰ গৰুৰ মতাৰ পোৱালিবোৰ আমি বিক্ৰী কৰোঁ তেওঁলোকৰো সেই বিক্ৰীৰ ফলত আমাৰ বহুতো উপাৰ্জন হয় আৰু আমাৰ আৰ্থিকভাৱে সহায় হয় লগতে আমি ছাগলীও পুহোঁ বা আৰু ছাগলীৰ ছাগলীৰ একেধৰণে যত্ন লওঁ কিন্তু ছাগলী যিহেতু গঁৰালত থাকে তেওঁলোকক ছাগলীক আমি চাংঘৰ সাজি দিয়া হৈছে ছাগলীৰ বাবে ছাগলীৰ যিহেতু চাংঘৰত থাকি ভাল পায় আৰু ছাগলীৰো আমি পোৱালি দিয়াওঁ ছাগলীৰ ছাগলীসমূহক আমি সময়মতে খাদ্য দিবলৈ যত্ন কৰোঁ আৰু ছাগলীসমূহৰ যদি কোনো কোনো সময়ত বেমাৰে হ'ব পাৰে আমি সেয়েহে আমি পশু চিকিৎসকৰ সহায় লওঁ আৰু সেই ছাগলীসমূহৰ পোৱালিবোৰো আমি এটা নিৰ্দিষ্ট দামত বিক্ৰী কৰোঁ আৰু সেই সেই বিক্ৰীৰ ফলত আমাৰ উপাৰ্জনো হয় আৰু সেই উপাৰ্জনে আমাক আৰ্থিকভাৱে সহায় কৰে লগতে আমাৰ আমি গাহৰিও প্ৰতিপালন কৰোঁ গাহৰি পালনতো আমাক খুব সুন্দৰভাৱে যত্ন লোৱা হয় গাহৰিসমূহকো আমি সময়মতে দানা আৰু পানী যোগান ধৰোঁ আৰু তেওঁলোকক বহুতো কিছু কিছু কালত যেনে বসন্ত কালত বা তেনে ঠাণ্ডাৰ হওক বা গৰমেই হওক তেনেকুৱা দিনত যিহেতু তেওঁলোকৰ বেমাৰ আজাৰ সৃষ্টি হ'ব পাৰে সেয়েহে তেওঁলোকক পশু চিকিৎসকৰ দ্বাৰা সময়ে সময়মতে তেওঁলোকক ঔষধ দিবলৈ যত্ন কৰোঁ আৰু চিকিৎসা চলাই থাকোঁ আৰু যিমান পাৰো সিমান পৰিষ্কাৰ কৰি ৰাখিবলৈ যত্ন কৰোঁ যাতে তেওঁলোকলৈ আমাৰ জন্তুবোৰলৈ কোনো ধৰণৰ বীজাণু যাব নোৱাৰে আৰু কোনো ধৰণৰ বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে যাতে জন্তুবোৰ বেমাৰত পৰে আৰু গাহৰিও আমি পোৱালি এটা নিৰ্দিষ্ট দামত বিক্ৰী কৰা হয় যাৰ ফলত আমাৰ আৰ্থিকভাৱে সহায়ৰ লগতেহু উপাৰ্জন হয় আৰু আমি আৰ্থিকভাৱে সফল হওঁ আমি এনেদৰে জন্তুবোৰৰ যত্ন লওঁ আৰু জন্তুবোৰক এক এক নিৰ্দিষ্ট বাসস্থান গাহৰিৰ বাবেও এক সুকীয়া বাসস্থান গৰুৰ বাবেও সুকীয়া বাসস্থান লগতে ছাগলীৰ বাবেও আমি সুকীয়াকৈ বাসস্থান তৈয়াৰ কৰিছোঁ আৰু সকলোকে আমি আমাৰ সহায়কাৰীসকলৰ সৈতে আমি সকলোৱে সকলো জন্তুকে প্ৰতিটো সময়তে সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে বজাই ৰাখোঁ